হেল্ল' অঁ অঁ অঁ নাই হেৰি তাকেই আকৌ কি বুলি কয় ভাষা ওপৰত কি কি লেংগুৱেজ শিকিছে হয় হয় হয় হয় শিকা নাই তেনে

হয় হয় হয়

ইজি হ'ল মানে কি হ'ল কিছুমান আজিকালি এতিয়া টিউটৰিয়েল ক'ৰ্ছ ওলাইছে ন

অঁ তাকে তাকে তাকে থাকে শিকি ল'ব পাৰিব